আমি যেতিয়া কেইবছৰমান আগতে মাছ মাৰিছিলোঁ তেতিয়া মাছ মাৰিব আমি যেতিয়া গৈছিলোঁ তেতিয়া আমাৰ সঁজুলিবিলাক বেলেগ আছিল যেনেকুৱা আমাৰ লাহতী মৰা আমাৰ জাকৈ তিৰোতা মানুহবিলাকে জাকৈ লৈ যায় আমি পঁচা লৈ যাওঁ আৰু আচাৰা লৈ যাওঁ আৰু এনেকে জাল পাতো আগফালৰপৰা উজাৰি দিওঁ আগফালৰপৰা তেনেকে জাল পাতি কেনে এনেকে মাৰা হয় তাৰ পিছত জালটো যেতিয়া মাজেদি পাতি দিওঁ এইফালৰপৰা উজাৰি দিলে সেইফালে লাগি যায় তাৰ পিছত আমি তেতিয়া তাৰ পিছত লাহে লাহে যেতিয়া ডেভলপ হ'বলৈ ধৰিলে লাষ্টত আমি কি কৰোঁ খালবিলাক মানে কি আৰু মানে কি খাল বিলাক আমি সিঁচিব ধৰিলো সিঁচিব লৈ আৰু মেচিন ওলাই গ'ল তেতিয়া যি মেচিন ওলাই গ'ল মেচিন ওলাই পানীটো তেতিয়া মেচিনেৰে পেলাব পাৰি মেচিনেদি দূৰলৈকে পেলাই দি আমি খালটো সিঁচিবলৈ ধৰিলোঁ পানীতো গোটেইখিনি নোহোৱা হৈ যায় মাছখিনি আমি ধৰিব পাৰোঁ যেতিয়া মাছখিনি আমি ধৰো সেনেকে ধৰো কিন্তু বোকা যদি বেছি হয় মাছখিনি ধৰিব নোৱাৰি তাৰেতো পুৰণা এইটোৱো পুৰণা হয় পুৰণা মানুহৰ পৰা শিকিছোঁ জ্যেষ্ঠসকলৰ পৰা এইটো মানে কি যেতিয়া আমাৰ পানী বোকাত মাছটো ৰৈ যায় যেতিয়া ৰাতিতো ৰ'দ খাই ন তাৰপিছত আমি কি কৰোঁ আমি এটা লেটি কৰি দিওঁ লেটি কৰি কিনে আগত এটা গাঁত গাঁত এটা কৰি দিওঁ গাঁত গাঁতটো খান্দি লেটি এটা কৰি কিনে তাত নেট পাৰি দিওঁ নেট পাৰি অলপ অলপ কৰি পানী অলপ এৰি দিওঁ পানী অলপ অলপকৈ যেতিয়া যায় থাকিব ন যেতিয়া বোকাত ৰ'দ খোৱা মাছটো যিটো আছে সেই মাছটো লাহে লাহে উঠি আহি থাকে উঠি আহি সেই গাঁতাটোত আহি পৰে তাত পানী অলপ থৈ দিওঁ সেই পানীটোত থাকে পানীটো সেই পানী য'ত থাকে যিটো গাঁত কৰিলোঁ সেইখিনিটো এটা গাঁত হৈ থাকে সেই গাঁতখিনিত মানে নেট পৰাই থাকে চাৰিওফালে যেতিয়া তাতে মাছটো আহি জমা হয় বোকাত যিমানখিনি মাছ থাকে সিমানখিনি আহি যায় হয়টো দুই চাৰিটা ৰৈ যাব পাৰে কিন্তু প্ৰায় মাছ আহি যায় আহি যায় তাতে ৰয় ৰৈ যায় ৰৈ যোৱাৰ লগে লগে আমি ৰাতি সেই মাছখিনি উঠাই আমি আকৌ হাপাত হাপা বুলি কয় জীয়াই থৈ দিওঁ মহৰী নিচিনা আৰু মানে চাৰিওফালে বন্ধ তাত হাপাত আমি জীয়াই থৈ দিওঁ জীয়াই থৈ তাৰ পিছত তাৰপিছত আমি কি কৰোঁ তাৰ পিছত আকৌ নতুন পদ্ধতি হৈছে কি আৰু আমি মানে কি খালবিলাক